এই মই মাছ মাৰিবলৈ যাওঁ বিৰাজে কৈছো অঁ অঁ বিৰাজে কৈ আছো মাছ মাছ মাৰিবলৈ যাবিনে এই সো সোণাই বিলত অঁ মন কৰিছোঁ মানে মাছ আজি এই মানে তাতে জেং এটা আছে নাই আমি নিজে মাৰিমগৈ প'ল লৈ যাম অঁ পাৰিম মই ডুব দিব পাৰো নহয় পানীত নালাগে তই লগতে থাকিবি বাৰু অহ অঁ অঁ মই নামিম নাই তই যাৱ যদি হেৰি লৈ যাম নহয় জাল লৈ যাম নহয় আৰু এই ভুগেশ্বৰ যাব হে অশোকো যাব অশোককো লৈ যাওঁ অঁ অঁ অঁ জ জ্যোতিষ ভাগৱতীকো লৈ যাম অঁ কওক অঁ তাতে একেবাৰে খোৱা বোৱা কৰিম ভাল মাছ এটা মানে তাতে খাই কৰি আৰামত জিৰাই শঁতাই আহিম নহয় জানো চাউল অঁ এ এতিয়া যাম আৰু আধা ঘন্টামান পিছত চাউল কেৰাহী একদম এইবিলাক তেল তুল লৈ যাম আৰু হে এইটো কাৰণে মানে হেৰি কৰিমগৈ

ক নাই কৰা মই মানে আৰু কি কিবা সময়ত এই আধা ঘণ্টাৰ পিছত যাবি নে নাযাওঁ

অঁ অঁ অঁ ঠিকে আছে তেতিয়া হ'লে লগ ধৰি পেলাই একেলগে গোটেই কেইজন যাম দেই হাঁ হ'বনে অঁ অঁ তিনি ৰখি থাকিম অ হ'ব তিনি তিনি ৰখি থাকিম হ'ব অঁ অঁ